কথিত লিখত অস অসমীয়াৰ মাজত মানে লক্ষণীয় পাৰ্থক্য আছে কাৰণ ক'ব আমি যিমান পাৰোঁ লিখিব হয়তো তেনেকৈ ইমান নোৱাৰোঁ ক'বলৈ হ'লে আমি পটাপট ক'বও পাৰোঁ কিবা এটা মনৰ কথাও ক'ব পাৰোঁ অসমীয়া মা হেৰিয়ৰ মাজত আৰু লিখি ভাগে লিখি মেলি ইমান ক'বলৈও অকণমান প্ৰবলেম হয় দিগদাৰ হয় গতিকে যথেষ্টখিনি পাৰ্থক্য আছে এনে পাৰ্থক্য অসমৰ মানে বিভিন্ন জেগাত এতিয়া নগাঁও নলবাৰী আপোনাৰ বঙাইগাঁও এইবিলাক জেগাত মানে কোৱা অস কোৱা অসমীয়া কথা কোৱাৰ মাজত পাৰ্থক্য আছে কাৰণ আমাৰ শিৱসাগৰ যোৰহাট এইবিলাকৰ লগত নলবাৰী হেৰি কি বঙাইগাঁও এইবিলাক মানে নিমিলে ভাষাটো অলপ তেওঁলোকৰ ভাষাটো অকণমান হ'লেও ভেজাল আছে আমি যিমান স্পষ্ট ভাষাত অসমীয়াত ক'ব পাৰোঁ তেওঁলোকে ইমান স্পষ্টকৈ অসমীয়া ক'ব নোৱাৰে গতিকে আমি তেওঁলোকৰ লগত বহুতো পাৰ্থক্য দেখা পাওঁ আমাৰ আমাৰ আৰু তেওঁলোকৰ মাজৰ মাজত